হয় মই অকলেও প্ৰাৰ্থনা কৰোঁ আৰু পৰিয়ালৰ সৈতেও কৰোঁ অকলে প্ৰাৰ্থনা কৰা বা সমূহীয়া বা ৰাজহুৱাভাৱে কৰা প্ৰাৰ্থনাৰ মাজত মই বিশেষ পাৰ্থক্য দেখা নেপাওঁ কাৰণ প্ৰাৰ্থনা হ'ল এক মনৰ অনুভৱ তাৰ কাৰণে এটা পৰিৱেশ নিজেই সৃষ্টি কৰি ল'ব লাগে অকলে কৰিলে এটা নিজান নিৰ্জন পৰিৱেশ পোৱা হয় বা আমি ঘৰুৱা এটা পৰিৱেশত প্ৰাৰ্থনা কৰোঁ কিন্তু মঠ মন্দিৰ বা ঘৰুৱা সকাম নাম তেনেকুৱা সময় তেনেকুৱা এটা পৰিৱেশত আমি ৰাজহুৱাভাৱেও কিছুমান প্ৰাৰ্থনা কৰা হয় মঠ মন্দিৰলৈ গ'লে যিবোৰ মঠ মন্দিৰৰ মূৰ্তি বা চাৰিওফালৰ যিটো পৰিৱেশ সেইটোৱেও আমাক প্ৰাৰ্থনাটো মনলৈ আনি মুকলিভাৱে এটা ভগৱানক পোৱাৰ যি হাবিয়াস এটা শান্তি মন বা আত্মা সেইটো পাবলৈ আমাক এটা পৰিৱেশ দিয়ে সেইটো কাৰণেই প্ৰাৰ্থনাটো মই ৰাজহুৱা বা অকলশৰে কৰাত একো পাৰ্থক্য তেনেকৈ দেখা নাপাওঁ মই দুয়োটাই মোৰ কাৰণে ভাল লাগে কাৰণ প্ৰাৰ্থনাটো এটা মনৰ এটা অনুভৱহে